হয় মই ফাৰ্মাচিচৰ পৰা কৈছিলোঁ আপোনাৰ কিবা অসুখ বিসুখ আছে নেকি অঁ অঁ হয় অঁ বাকী আপোনাৰ এনে গেষ্ট্ৰিক বা প্ৰেচাৰ এনেকুৱা কিবাকিবি আছে নেকি মই ফাৰ্মাচিষ্ট মেডিকেলৰ পৰা কৈছোঁ ফাৰ্মাচিষ্ট হয় হয় মানে অসুখ বিসুখ মানে আজিকালি মানুহমখাৰ থাকেই কম্পালচৰি অঁ অঁ অঁ ঠিক আছে দিয়ক নহ'লে